সুপ্ৰভাত বাইদেউ হয় বাইদেউ আহিছোঁ বাইদেউ মাতিছিলে আপুনি মোক হয় হয় পাইছোঁ জাননীখন পাইছোঁ ক্লাছ নাইন আৰু টেনৰ ষ্টুডেণ্টখিনিৰ ওপৰত যিখন আপুনি জাননী দিছিলে সেইখন পাইছোঁ হয় অ' ঠিকে আছে বাৰু বাইদেউ হেৰি কৰোঁ নেকি আমি ক্লাছ নাইন আৰু টেনৰ গোটেইখিনি ল'ৰা ছোৱালী যাব পাৰে নে নোৱাৰে সেইটো এবাৰ সুধি লওঁ সুধি ল'লে কি অ' প্ৰায় চল্লিছ পঞ্চাছজনমান হ'ব চল্লিছ পঞ্চাছজন হ'লেটো এখন বাছেই ল'ব লাগিব বাইদেউ বাছ এখন ল'ব লাগিব তাৰকাৰণে পইচাও দৰকাৰ হ'ব অ' হয় আমি এটা কাম কৰোঁ নেকি বাইদেউ অ' তেওঁলোকৰ অভিভাৱকসকলকো মাতি পেলাই এখন সভা পাতোঁ তেওঁলোকো যাব পাৰে কিজানি আৰু তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক যাবলৈ দিয়ে বা নিদিয়ে সেইটো অ' সেইটোও জানিব লাগিব এখন আমি প্ৰথম সভা পাতি লওঁ সভাখনত তেতিয়া আমি ঠিক কৰিব পাৰিম যে কিমানজন ল'ৰা ছোৱালী যাব আৰু সেই হিচাপে আমি এটা বাজেট বনাই পেলাই কম প্ৰায় দুশমান টকাকৈ লাগিব চাগে প্ৰত্যেকজনৰ পৰা কাৰণ আকৌ ভাত পানী খোৱাৰ কথাও আছে নহয় তেওঁলোকক এখন শুনিছোঁ এই বাবলু হোটেল বুলি এখন হোটেল আছে সেইখন ভাল তাতে নিৰামিষ সকলোৰে কাৰণে নিৰামিষ আগতীয়াকৈ কৈ দিম তেওঁলোকক বনাবলৈ আৰু এটা কথা ভাবিছোঁ বাইদেউ অকল সংগ্ৰহালয় দেখুৱাৰ বাহিৰেও অগ্নিগড়খন তাৰপিছত ক'ল পাৰ্ক তেজপুৰ বিশ্ববিদ্যালয় এনেকৈ দেখালে তেওঁলোকো অলপ উৎসাহিত হ'ব

হয় হয় তেতিয়া আমি সঠিককৈ জনাব পাৰিম আৰু আৰু ডে'ট অ' কিমান তাৰিখে যোৱা হ'ব তেতিয়া তেওঁলোকক আমি জনাম আৰু সভাখন অনুষ্ঠিত কৰাৰ পিছত ঠিকে আছে দিয়ক বাৰু হয় হ'ব বাইদেউ ধন্যবাদ বাইদেউ